খেলৰ জৰিয়তে মানুহৰ স্বাস্থ্য ভালে থাকে খেল খেলিবলৈ কোনো বয়সৰ সীমা নাথাকে খেলে মানুহৰ নানান বেমাৰৰ পৰা প্ৰতিকাৰ কৰিব পাৰে আমাৰ দৈনন্দিন জীৱনত কিছুমান খেল হৈছে কাবাডী ক্ৰিকেট ফুটবল ভলীবল বাস্কেটবল হকী টেবল টেনিছ বেডমিণ্টন লুডু চেছ লুকা ভাকু দৌৰা দৌৰি কণী খেল মৰটন খেল বেজি খেল টেকেলী ভঙা কেৰম খেল আদহীয়া লোকসকলে খেলা খেলসমূহ হৈছে এই ধৰক লুডু চেছ কেৰম টেকেলি ভঙা টেবল টেনিছ কিয়নো তেওঁলোকে বয়সৰ বাবে দৌৰা ধপৰা কৰিব নোৱাৰে সেইবাবে তেওঁলোকে কাবাডী ফুটবল ভলীবল বাস্কেটবল আদি খেলসমূহ খেলিব নোৱাৰে